হেল্ল' ফ্লিপকাৰ্ট অঁ মই এযোৰ জোতা অৰ্ডাৰ দিছিলোঁ আপোনালোকৰ হেৰিত চাই পেলাই জোতাযোৰ এতিয়া মই খুলি পেলাই দেখিছোঁ যে জোতাযোৰ একদম যিযোৰ অৰ্ডাৰ দিছিলোঁ সেইটো অহা নাইয়ে ক'লা দিছিলোঁ মই কালাৰটো ৰঙটো দিছিলোঁ ক'লা আহি গ'ল মুগা ৰঙৰ আৰু আৰু যিটো প্ৰডাক্ট দিছিলোঁ সেই প্ৰডাক্টটো নহয় একদম মানে বেয়া এটা আহিছে এইবিলাক কেলৈ হৈছে বাৰু এইবিলাক হ'লেতো আপোনালোকৰ হেৰিটো বেয়া হৈ যাব এইটোতো বৰ দিগদাৰ হৈছে এতিয়া আপোনালোকৰ হেৰিয়ে ইয়াত দি থৈ গ'ল মই এতিয়া খোলাৰ পিছতে গম পাইছোঁ এই বস্তুটো একেবাৰে দুযোৰ অৱস্থা বেয়া চাইজটোও ওলটা পুলটা হৈছে কালাৰো ওলটা পুলটা হৈছে এতিয়া এনেকৈ হ'লে আপোনালোকৰ ৰেপুটেশ্যনটো একদম বেয়া হৈ যাব মইতো আপোনালতো এইটো মই কনজিউমাৰ ফাৰ্মতে দিম বুলি ভাবিছোঁ এইটো এনেকৈ কৰিব নাপায় নহয় মানুহক আপোনালোকে কিহৰ কাৰণে এইটো কাম কৰিলে মই দিছিলোঁ ক'লা ৰং আহি গ'ল মুগা ৰং আৰু যিটো কোম্পেনীৰ দিছিলোঁ সেইটো কোম্পানীৰো অহা নাই আপোনালোকে ইমান দুই নম্বৰী কেলৈ কৰিছে ইমান দুই নম্বৰী কৰিব নালাগে নহয় মানুহক এইটো কিন্তু লাষ্ট এণ্ড ফা্ষষ্ট এণ্ড লাষ্ট ৱাৰ্ণনিং নহ'লে মই এইটো আপোনালোকৰ ওপৰত কেছ দি দিম

অঁ বস্তুটো ইমিডিয়েট আপোনালোকৰ হেৰিক ক'ব ঘূৰাই লৈ যায় যেন একেবাৰে সোনকালে যেন ঘূৰাই লৈ যায় দেই মোৰ ইয়াৰপৰা সেয়ে আপোনাক জনালোঁ